নৱজাতক শিশু এটাক জন্ম হোৱা পিছত যেনিবা জন্ম হোৱা পিছত মাক মাকে অলপ মানে সাৱধানে চলিব লাগে মাক আৰু শিশুটোক সাৱধানে ৰাখিব লাগে যিকোনো ধৰণৰ বেয়া বস্তু মদ চিগাৰেট তামোল চামোল খোৱা মানে চিখৰ সেইবোৰ খোৱা মানুহৰপৰা আঁতৰত ৰাখিব লাগে ধূলি বালিৰপৰা আঁতৰত ৰাখিব লাগে তাৰ পিছত আকৌ ধোঁৱা ধোঁৱা চোৱা মানে পৰিৱেশ প্ৰদূষণ মানে ধোঁৱা চোৱাৰপৰা অলপ আঁতৰত ৰাখিব লাগে আৰু সৰুতে মানে এইবোৰ যে গাঁৱলীয়া কিবা এটা হ'লে বেমাৰ আজাৰ হ'লে গাঁৱলীয়া হেৰি গাঁৱলীয়া চিকিৎসা কৰে আগৰ দিনত আগৰ যুগত ককা আইতাসকলে যেনেকৈ গাঁৱলীয়া চিকিৎসা কৰে তেনেকুৱা আজি দিনত কৰিব লাগে বুলি মই নাভাবোঁ যিহেতু বিজ্ঞানৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগ আহিলে শিশুটো মানে শিশুটো মানে যেতিয়া মানে অলপ অসুখ বা কিবা স্বাস্থ্যৰ অলপ মানে হেৰি হয় তেতিয়া তেতিয়া মানে ডক্তৰৰ ওচৰত চিকিৎসা ল'ব লাগে বুলি মই ভাবোঁ তাৰোপৰি এইবোৰ মানে অন্ধবিশ্বাস যিহেতু আগতে আগতে মানে গাঁৱত বহুতো অন্ধবিশ্বাস দেখা যায় সেইবোৰৰপৰা আঁতৰত ৰাখিব লাগে